আমাৰ সমাজত বিয়াৰ অনুষ্ঠান বহুত ডাঙৰকৈ পালন কৰা হয় আৰু মানুহবোৰে বহুত ফুৰ্ত্তি কৰে এই অনুষ্ঠানটোত বিয়া মানে বিয়া যেতিয়া হয় বিয়াৰ আগতে চাৰি দিন পাঁচ দিন মানৰ আগতে যাত্ৰা সান্তা বুলি এটা নিয়ম সেই নিয়মটো কৰে তাৰ পিছত বিয়া বিয়াৰ আগদিনা জোৰোণ হয় জোৰোণত ল'ৰাৰ ঘৰৰ পৰা বিভিন্ন ধৰণৰ আ অলংকাৰ তাৰ পিছত কাপোৰ কানি এইবিলাক পঠাই দিয়ে এটা মাছ দিয়ে লগতে কিবা কিবিবিলাক নাৰিকল তামুল পাণ এইবিলাক দি পঠায় তাৰ পিছত জোৰোণত তাৰ পিছত এইপিনে জোৰোণ পিন্ধোৱাই কইনাজনীক তাৰ পিছত আৰু কইনাজনী কইনাজনীৰ ঘৰৰ পৰাও মানে ওলোটাকৈ সেই ল'ৰাৰ ঘৰলৈ জোৰোণ পঠাই দিয়ে তাৰ পিছত সেই জোৰোণত মানে ওলোটা জোৰোণ বুলি কয় সেইটো আৰু ওলোটা জোৰোণত মানে ল'ৰাকো মানে ল'ৰাজনে বিয়াৰ দিনা যি যি পিন্ধে সেই গোটেইখিনি সাজ পঠাই দিয়ে আৰু ছোৱালীজনীকো জোৰোণত মানে কাপোৰ চাৰিযোৰ পাঁচযোৰ যোনে যেনেকৈ পাৰে আৰু তেনেকৈ দিয়ে তাৰ পিছত তাৰ পিছত সেইবিলাক নিয়ম হোৱাৰ পিছত ভাত তাত খাই ল'ৰাঘৰৰ মানুহে কইনাঘৰৰ পৰা বিদায় লয় তাৰ পিছদিনা বিয়া হয় বিয়াৰ দিনা ৰাতিপুৱা শ্ৰাদ্ধ কৰে ছোৱালী ঘৰত শ্ৰাদ্ধ কৰি দুপৰীয়া দুপৰীয়া মানুহবিলাকক নিমন্ত্ৰণ জনোৱা হয় যে সেইবিলাক মানুহে ভাত তাত খাই ছোৱালীজনীক আৰ্শীবাদ দিয়ে তাৰ পিছত ৰাতিও তেনেদৰে মানে গধূলি সময়তো মানে তেনেদৰে মানুহ আহে বিভিন্ন ধৰণৰ মানে অনুষ্ঠান হয় কিছুমানে নাচে তাৰ পিছত গানো গায় কিছুমানে আৰু ৰাতি দৰা আহে দৰা আহি বিছি ভিভিন্ন ধৰণৰ নীতি নিয়মৰ মা মাজেৰে মানে এইবিলাক কৰি পিনে ছোৱালীজনীক বৰমালা ছোৱালীজনীয়ে ল'ৰাজনক বৰমালা পিন্ধায় আৰু ল'ৰাজনেও মালা পিন্ধাই ছোৱালীজনীক ঘৰলৈ লৈ যায়